বাৰ্ষিক মেলা বুলি ক'লে আমাৰ মনত বহুত ধৰণৰ কিছুমান স্মৃতিয়ে বৰ আমনি কৰে আমি আমাৰ আমি মৰিগাঁও জিলাৰ বহাগ মাহ পৰিলেই বহাগ মাহ পৰিলেই মানে একদম গোটেই মানে মৰিগাঁও বিভিন্ন ধৰ গাঁৱত প্ৰত্য়েকখন গাঁৱতে মেলা আৰম্ভ হয় মেলাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি খুবেই ভাল লাগে মেলাত আমি সৰুতে বিভিন্ন ধৰণৰ বস্তু ক্ৰয় কৰোঁ মেলাৰ পৰা এই মেলাৰ পৰা আমি সৰুতে পিষ্টল কিনিছিলোঁ খেলাবস্তু কিনিছিলোঁ বল কিনিছিলোঁ বল কিনিব নাপালে মনটো বেয়া লাগিছিল পইচা বহুত দিনৰ আগৰ পৰা আমি পইচা গোটাইছিলোঁ পইচা মানে কি আৰু আমি আমাৰ মৰিগাঁওবাসীয়ে বহাগ বিহুৰ পিছতেই বহাগ বিহুৰ যেতিয়া হ'ব বহাগ বিহুতে আমি কি কৰোঁ হুঁচৰি গাওঁ সেই হুঁচৰি গাঁৱলৈ আমি কি কৰোঁ হুঁচৰি গোৱা দিনাৰ পৰা ধৰি আমি তিনিদিনলৈকে গাঁৱে গাঁৱে হুঁচৰি গায় তাৰপৰা যিখিনি পইচা এই পইচাকেইটা আমি বাঁহৰ চুঙুলি কাটি তাত জমা কৰিছিলোঁ আৰু তাৰ ঘৰৰ পৰাও দুটকামান টকা লৈ বাঁহৰ চুঙলিত দছ টকা পাঁচ টকা এনেকৈ জমা কৰি কৰি মেলা দিনলৈকে যাতে আমি সেই চুঙুলিটো কাটি কিবা এটা আমি মেলাৰ পৰা কিনিব পাৰোঁ তাৰ কাৰণে সেই পইচাটো আমি ডিপ'জিট কৰিছিলোঁ সেই কথাবিলাকত তাৰমানে আজিও আমাৰ মনত পৰে ৰিঙা ৰিঙা মন ভাল লাগি থাকে মৰিগাঁও ডিষ্ট্ৰিক বুলি ক'লে বহাগ আৰু জেঠমাহলৈকে গোটেই মাহটোত মেলায়ে মেলা প্ৰত্যেকদিনাই মেলা আজি যদি এখন গাঁৱত কালি অইন এখন গাঁৱত পৰহিদিনা আৰু আৰু এখন অইন এখন গাঁৱত গোটেই মাহটোৱে উৎসৱমুখী পৰিৱেশ এটাৰ সৃষ্টি হৈ থাকে আমাৰ মৰিগাঁও জিলাত সেইটো কাৰণে মেলা বুলি ক'লে আমাৰ দুৰ্বলতা আজিও আমাৰ মনত আছে সেই দুৰ্বলতাৰ প্ৰতি আমাৰ আজিও সেই ল'ৰালি কালৰ কথাবিলাক আমাৰ মনত পৰে ল'ৰালি কালৰ যিখিনি আমি ফূৰ্তি কৰিছিলোঁ মেলা বুলি ক'লে আনন্দ কৰিছিলোঁ সেই কথাবিলাক মনত পৰি আজিও ভাল লাগে আমি সকলোৱে ল'ৰাবিলাকে গোটেইখিনি মিলি মেলাত আমি অনুষ্ঠান কৰোঁ আমাৰ কাৰ্যসূচী হিচাপে আমাৰ নাটক কৰা হয় নাটক কৰি আমি সকলোৱে একেলগে অসমীয়া ভাৱে নাটক কৰোঁ নৃত্য নাটিকা কৰোঁ সকলোৱে ল'ৰা ছোৱালী মিলি ভাল লাগে আৰু সেইদিনা সকলোবিলাকে আমি আনন্দ উৎসাহে সকলো লগতে মিল প্ৰীতি থাকি আমি সুস্থময় পৰিৱেশ সৃষ্টি কৰোঁ সেয়েহে আজি আমি এই মেলাৰ বিষয়ে মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ বাৰ্ষিক মেলাটো আমাৰ বাবে খুবেই এটা আনন্দৰ দিন আৰু খুবেই এটা মধুময় পৰিৱেশ মেলা দিনা আমি সকলোৱে মিলি যিখিনি আমি আনন্দ উৎসাহ কৰোঁ সেই আনন্দ উৎসাহখিনি আমাৰ কাৰণে এটা মহৌষধিৰ নিচিনা আমাৰ বাবে এই বাৰ্ষিক মেলা ইয়াৰ উপৰিও আমাৰ বহাগ মাহৰ আগত মাঘ মাহ মাঘ মাহত আমাৰ মাঘ বিহু পৰাৰ পিছতে আমাৰ হেৰি আৰম্ভ হয় আপোনাৰ ম'হ যুঁজ প্ৰত্যেক গোটেই মাঘ মাহটো ম'হৰ যুজ হয় মৰিগাঁও বুলি ক'লে মৰিগাঁও বুলি ক'লে অসমৰ ভিতৰত আমাৰ উৎসৱমুখী গোটেইখিনি উৎসৱমুখী পৰিৱেশ উৎসৱতে আমি জীয়াই থাকোঁ উৎসৱ নহ'লে আমাৰ জীৱনটো আধৰুৱা গতিকে আমি উৎসৱৰ মাজতে আমি লাহবিলাসীতা কৰি আমি জীৱনটো তেনেকেই কৰ্ম সংস্কৃতি হিচাপে মনত লৈ আমি আগবাঢ়ি গৈছোঁ সেইখিনিয়ে মই কৈছোঁ আপোনালোকক আৰু মেলা বুলি ক'লে আৰু মাঘ মাহটো পৰে বহাগ মাহ জেঠ মাহ আৰু এই জেঠলৈকে আমাৰ মেলাই হয় আৰু বিশেষকৈ এটাই মেলা মনত পৰে এইটো যিটো আমাৰ গোঁসাই উলিওৱা মেলা গোসাঁই ওলোৱা মেলাটো তাৰমানে আমাৰ গাঁৱৰ সমূহীয়া ৰাইজে মিলি গোসাঁই ওলিয়াই নামঘৰ নামঘৰৰ পৰা গোসাঁই ওলিয়াই আনি আমাৰ আমাৰ গাঁৱৰ যিখন এখন খেলপথাৰ সেই খেলপথাৰ এটা নামঘৰত সেইখিনি প্ৰদৰ্শন কৰি সকলোৱে নাম কীৰ্তন গাই সকলোৱে মেলাটো পালন কৰে আৰু সেই মেলাৰ কাৰণে আমি সকলোৱে আনন্দ হিচাপে পালন কৰি আহিছোঁ সকলো গাঁৱৰ ৰাইজে মিলি আমি আনন্দ উল্লাস ফূৰ্তি এইবিলাকে মন ভৰি পৰে এই মেলা দিনৰ এটা স্মৃতি মই কওঁ আমি মেলা দিনৰ আগৰ এটা পিষ্টলৰ দাম পাঁচ টকা আছিল টিঙৰ পিষ্টল সেই পিষ্টলটো মই এবাৰ কিনিছিলোঁ পাঁচ টকা দি কিনাৰ পিছত তাৰ কাৰণে এক্সট্ৰাকৈ আৰু এক টকা দি পেলাই ফটকা ল'ব লগা হয় ফটকাটোৰ মানে এনেকুৱা বস্তু সেই পিষ্টলটোত ভৰাই পেলাই এইটো এটা প্ৰেছ কৰি মাৰি দিব লাগে মাৰি দিয়া পিছত এইটো তাৰমানে বোমা ফুটে এই বোমাটো এবাৰ মই এনেকৈ মাৰি পেলাই ফুটাওতে বোমাটো তাৰ যিটো এঙাৰ এঙাৰটো আহি চিটিকি মোৰ চকুত পৰিছিলেহি চকুৰ মই জ্বলা কলা দেখা গৈছিলোঁ গোটেই নোম চোম পুৰা গৈছিলে সেইবিলাক এটা তাৰমানে ভয় লগা এটা কাহিনী আজিও মনত পৰে কিন্তু ভালো লাগে হা এই পিছত ল ৰাতিলৈকে আমি মেলাত থাকোঁ কিজানি আৰু কিবা কিনিব পাওঁ নেকি আৰু পইচা কোনোবাই দিয়ে নেকি আলহী আহিলে আলহীয়ে দছ বিছ টকা আলহী মানুহে ঘৰৰ মানুহ আহিলে সেইটোকে আশা কৰো আগতে সৰুতে তাতে যাতে আমি আৰু কিবা এটা খেলা বস্তু কিনিব পাৰোঁ হা তেনেকুৱা বহুত কিছুমান কথা স্মৃতিয়ে এতিয়া আমনি কৰে সেই বাৰ্ষিক মেলা কেতিয়া অনুষ্ঠিত কৰা বুলি ক'লে সেই বহাগৰ বাৰ তাৰিখ বহাগ মাহৰ বাৰ তাৰিখে প্ৰত্যেক বছৰৰ অসমীয়া মাহৰ বাৰ তাৰিখে আমি আমাৰ এই আনন্দ মেলাটো আমি অনুস্থিত কৰোঁ এই আনন্দ মেলাটোতেই আমাৰ শৈশৱ ল'ৰালি আমাৰ জড়িত হৈ আছে আমাৰ ইতিহাস আমাৰ গাঁৱৰ সকলো বুৰঞ্জীত ইতিহাস তাতে সনিবিষ্ট হৈ আছে তাৰ লগতে আমি সামঞ্জস্য় ৰাখি আজি আগবাঢ়ি আহিছোঁ আমি একাদিক্ৰমে আজি পৰিৱেশ পাইছোঁ সেই পৰিৱেশতে আমি সকলোৱে ডাঙৰ দীঘল হৈ এতিয়া এইখিনি অৱস্থা পালোঁহি এই ল'ৰা ল'ৰালি কালৰ স্মৃতি এইখিনিয়ে মোক বহুতকৈ আমনি কৰে এইখিনিয়ে ক'লোঁ মই আপোনালোকক আৰু এই বহাগৰ বাৰ তাৰিখে যিটো উৎসৱ ইয়াত আমাৰ গাঁৱৰ তিনি চাৰিখন গাঁৱৰে মানে এখনেই গাঁও আমাৰ মিকিৰগাঁও বুলি কয় আমাৰ ৰেভিনিউ ভিলেজ এই মিকিৰ গাঁৱৰ আমাৰ চুকবোৱা হিচাপে আমি ভাগ কৰি লওঁ মেলা যদি এটা বছৰে যদি আমি এটা চুবুৰীয়াই নাটক কৰোঁ অন্য এটা বছৰত বেলেগ এটা চুব চুবুৰীক নাটক কৰিব দিয়া হয় আমাৰ সামাজিক নাটক আমাৰ নাটক আমাৰ হীৰেণ ভট্টাচাৰ্যদেৱৰ বা বীৰেণ ভট্টাচাৰ্য নাটকবিলাক কৰোঁ আমি আধুনিক নাটকবিলাক কৰোঁ ভাল লাগে এইখিনি এইখিনিয়ে কৰি আমাৰ কিছুমান অভিজ্ঞতাও তেনেকৈ আমি হাতত বুটলিবলৈ সক্ষম হৈছোঁ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে নাটক আৰু সংস্কৃতিৰ প্ৰতি আগ্ৰহ হৈছে বিভিন্ন ধৰণে বিভিন্নজনে সংগীতৰ প্ৰতি আগ আগবাঢ়ি হৈছে বিভিন্নজনে নাটকৰ প্ৰতি কিছুমানেতো কিছুমান চিত্ৰ নাট্যত কাম কৰিবলৈ কাৰণে সুবিধা পাইছে এইখিনিকে মই ক'লোঁ আৰু মেলা আৰু এটা মেলা আছে আমাৰ গোটেই মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত নাম্বাৰ ওৱান এটা মেলা আছে সেই মেলাটো হৈছে আমাৰ বঙে মেলা বাইঙা মেলা বুলি ক'লে অসমৰ প্ৰায়বিলাক মানুহে জনাজাত আৰু সকলোৱে জানে বাইঙে মেলা জেঠৰ ন তাৰিখে হয় মই যে ইতিমধ্য়ে আপোনাক ক'লো বহাগৰ পৰা জেঠৰ মাহলৈকে আমাৰ মেলা হয় সেই বাঙীয়া মেলাটোতেই আমাৰ সকলোতকৈ ডাঙৰ মেলা হয় বাঙীয়া মেলাত আমি গোটেই ডিষ্ট্ৰিকৰ বেলেগ অন্য জিলাৰ পৰা মানুহ আহে অন্য জিলাৰ মানুহখিনি আহি পেলাই ইয়াত মেলা চাব আহে ইয়াত বিভিন্ন ডাঙৰ ডাঙৰ হাতী ওলায় বিভিন্ন ধৰণৰ ঐতিহাসিক কিছুমান বস্তু দেখায় বুৰঞ্জীমূলক আমাৰ তিৱা তিৱা ৰজা কিছুমান বস্তু ইয়াত প্ৰদৰ্শন কৰে সেইখিনি মানুহখিনি প্ৰদৰ্শন কৰি ইয়াত আমাৰ মেলাৰ ঐতিহ্যৰ যিটো আমাৰ ইতিহাস ইতিহাসটো বজাই ৰাখিছে সেইখিনিয়ে কৈ মই আজি এইখিনি কৈ মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ আমাৰ বাৰ্ষিক মেলা সেইখিনিয়ে আৰু বাৰ্ষিক মেলাটো হৈছে বাৰ্ষিক প্ৰতি বছৰে পতা এটা অনুষ্ঠান ইয়াত গাঁও ৰাইজৰ সহায় সহযোগিতাত বৰঙণীয়ে জৰিয়তে আমাৰ মেলাটো অনুষ্ঠিত কৰা হয় আৰু আমাৰ ল'ৰাবিলাকে অৰিহণা বেছি থাকে গাঁৱৰ যুৱচামৰ যুৱচামে ইয়াত বহুত কষ্ট আৰু আৰু পৰিশ্ৰমৰে আমাৰ এই অনুষ্ঠানটো আয়োজন কৰা হয় এই অনুষ্ঠানত আমাৰ সকলোৱে হা নাট্য নৃত্য নাটিকা কৰে সামাজিক নাটক কৰে ইয়াৰ উপৰি আমাৰ মাঘৰ মাহত বিহুৰ পিছতে আমি খেল ধেমালি অনুস্থিত কৰোঁ যাতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ বা যুৱচামৰ ক্ৰীড়াৰ প্ৰতি এটা আগ্ৰহ মনোভাৱী হয় আৰু সংস্কৃৃতিৰ প্ৰতি এটা যাতে ধাৱমান হয় তাৰ ওপৰত লক্ষ্য কৰি আমি সকলো কণ কণ ল'ৰা ছোৱালীৰ পৰা ধৰি যুৱচামলৈকে আমি খেলত অংশগ্ৰহণ কৰাবৰ কাৰণে এটা সুযোগ দিওঁ আৰু অংশগ্ৰহণ কৰাই আমি সকলোকে হেৰি কৰোঁ খেলৰ প্ৰতি আগ্ৰহ ধাউতি দেখুৱাই প্ৰত্যেকজন যুৱককে আমি হেৰি কৰোঁ খেলৰ প্ৰতিও সেইখিনিয়ে আৰু সেইখিনিকে কৰি মই মোৰ এই বক্তব্য সামৰিব বিচাৰিছোঁ আৰু আপোনালোকে মোৰ এই বক্তব্য কেনে পালে জনাব আৰু এই নাটক আৰু মেলা এই হৈছে মৰিগাঁও উৎসৱমুখী এটা পৰিৱেশ সৃষ্টি কৰে বহাগ মাহ মাঘ মাহৰ পৰা ধৰি বহাগ জেঠ মাহৰ পৰ্য্য়ন্ত আমাৰ উৎসৱমুখী পৰিৱেশে বিৰাজমান কৰি থাকে মৰিগাঁও ডিষ্ট্ৰিকত আৰু এই মৰিগাঁও পৰিৱেশৰ পৰিৱেশ ধন্যবাদ